মই এতিয়ালৈকে জন্তু আপোনাৰ ক্ৰয় কৰিছোঁ মই আনিছিলোঁ প্ৰথম দেল্লীৰপৰা এটা গল্ডেন ৰিটৰাইভৰ পাপি লৈ আনিছিলোঁ সেই পাপিটো আপোনাৰ ত্ৰিছ হাজাৰ টকা দি আনিছিলোঁ এমাহতে তাৰ পিছত আনি যেতিয়া লাহে লাহে সি ডাঙৰ হ'ল ডাঙৰ হ'ল যেতিয়া তাৰ এবছৰ হ'ল তাৰ আকৌ লগত এজনী খেলিবৰ কাৰণে লাগে বুলি তাৰ লগ এটা লাগে বুলি আকৌ এজনী ফিমেল আকৌ গ'ল্ডেন ৰিটৰাইভাৰ পাপি এজনী আকৌ লৈ আহিলোঁ তাইক মই তেতিয়া পঁচিছ হাজাৰত আনিছিলোঁ ফিমেল কাৰণে তাঁহাতি দুটা লাহে লাহে ডাঙৰ হ'ল ডাঙৰ হোৱাৰ পাছত মেলজনীয়ে ফিমেলজনীয়ে পোৱালী দিলে প্ৰথম পোৱালি আছিলে আপোনাৰ এঘাৰটা এঘাৰটা পোৱালি হোৱাৰ পাছত সেই লাহে লাহে ডাঙৰ হ'ল ডাঙৰ হোৱাৰ পাছত তাঁহাতক মই মানে এটা এটাকৈ এঘাৰটা পোৱালি বিকিলোঁ প্ৰথম পোৱালিটো মই পঁয়ত্ৰিছ হাজাৰ টকা পালোঁ মেলটো পঁয়ত্ৰিছ হাজাৰ টকা পালোঁ আৰু ফিমেলজনী মই ত্ৰিছ হাজাৰ টকা পালোঁ তেনেকৈ এঘাৰটা পোৱালি বিকিলোঁ আৰু তাৰ পিছত এবছৰৰ পিছত আকৌ তাই দহটা পোৱালি দিলে দহটা পোৱালিৰ ভিতৰত আপোনাৰ চাৰিটা আছিলে মোৰ মেল আৰু ছটা আছিলে ফিমেল আৰু তেনেকৈ সেই দহটা পোৱালিৰ ভিতৰত নটা পোৱালি মই বিকিলোঁ প্ৰায় মোৰ দেল্লীতো পোৱালি বিক্ৰী হ'ল শিৱসাগৰতো বিক্ৰী হ'ল তেনেকৈ বিকি মই নাই দুইটা পোৱালি মই বিকি দুই বেষ্টৰ পোৱালি বিকি মই পালোঁ নাই কমেও সাত লাখমান টকা পালোঁ তাৰ পাছত পোৱালি মই দিয়া নাই তাঁহাতি এতিয়া বৰ্তমান মোৰ ওচৰত তিনটা গল্ডেন ৰিটৰাইভাৰ আছে আৰু চিজু চিজু তিজু এটা পোৱালি মোৰ ওচৰত আছে মিলাই মোৰ চাৰিটা ডগ মোৰ ওচৰত আছে তাঁহাতক মই ট্ৰেইনাৰ দিছোঁ ডেৰ বছৰ ডেৰ বছৰ ট্রেইন কৰিছে আৰু তাত এই ডগ শ্ব' প্ৰগ্ৰেম কৰিবলৈ যায় ডগ শ্ব' প্ৰগেমত মোৰ তিনটা গল্ডেন ৰিটৰাইভাৰ চেম্পিয়ন হ'ল আৰু পিছত মই ডগ ট্ৰেইনাৰৰপৰা ট্ৰেইনখিনি শিকি ল'লো শিকি মই নিজে ট্ৰেইন কৰোঁ আৰু এতিয়া মোৰ ওচৰত চাৰিটা ডগ আছে ঘৰত এতিয়া বৰ্তমানলৈ মই পোৱালি দিয়া নাই তাঁহাতৰ এতিয়া বৰ্তমান এজ হৈছে ডাঙৰটোৰ এঘাৰ বছৰ ফিমেলজনীৰ দহ বছৰ আৰু ফিমেলজনীৰ এজনীৰ সাত বছৰ আৰু মেল যিটো চিজু আছে সেইটো ছবছৰ আৰু সেইকাৰণে মই এতিয়া ডগ শ্ব' প্ৰগেমবিলাক বৰ্তমান কৰা নাই আৰু এতিয়া আৰু লাহে লাহে বয়সো হৈ আহিছে কাৰণে আৰু মই তাঁহাতক বহুত ধুনীয়াকৈ ৰাখোঁ কিবা এটা হ'লেই ডক্তৰৰ ওচৰলৈ লৈ যাওঁ আৰু দৰৱ জাতি ধুনীয়াকৈ সময়মতে খুৱাওঁ পাৰ্লাৰলৈ লৈ যাওঁ গা পা ধুৱাবলৈ আৰু যেনেকৈ তাঁহাতক শিকাইছোঁ তেনেকৈ তাঁহাতি শিকিছে আৰু এতিয়া বৰ্তমান ঘৰতে ধুনীয়াকৈ আছে আৰু দুই মাহৰ পিছত আৰু সৰুজনীক ক্ৰছ কৰাম তাইৰ পোৱালি হ'লে বিকিম তেনেকৈ কৰি ৰাখি থৈ দিছোঁ